অঁ হেল্ল' ছাৰ ছাৰ মই মই পলাশে ক'লোঁ চিনি পাইছনে ছাৰ বাৰু মই যে আপোনাৰ ওচৰলৈ গৈছিলোঁ সেইদিনা গৈছিলোঁ দুদিনমানৰ আগত গৈছিলোঁ এই আপোনাক অঁ আপোনাৰ ওচৰত যে এখন মই কাগজ দিছিলোঁ আমাৰ ৰাস্তাতোৰ সন্দৰ্ভত হয় অঁ ছাৰ মনত পৰিছে ছাৰ মনত পৰিছে ৰাস্তাটো ৰাস্তাটো আমাৰ যে অলপ বেয়া আছিলে বুলি অলপমান ভাল কৰিব লগা আছিলে আপুনি যে কৰি দিম কৈছিলে ৰাস্তাটো ভাল কৰিম কৈছিলে যে মানে ছাৰ বস্তুটো কামটো আৰম্ভ কৰা নাইচোন কোনেও এনেকৈয়ে পৰি আছে ৰাস্তাতো মানে এনেকৈয়ে ভঙাভাগেই পৰি আছে অঁ কৰিছিল নেকি ছাৰ আমিতো কথাটো গম পোৱা নাই এই নহয় ছাৰ ঠিকাদাৰজন এবাৰ আহি জোখ মাখ কৰিব লাগিছিলে আহিলে আহি লৈ অলপমান মানে চালে চাই মেলি কথা বতৰা পাতিলে মানুহৰ লগত আৰু আমাৰ সমিতিখনৰ লগতো কথা পাতিলে তাৰপৰাচোন খব খবৰেই নাই বহুত দিন হ'ল এতিয়া দুমাহ তিনিমাহ হ'বলৈ হ'ল দেখোন তাতে আগন্তোক এতিয়া বেছি দিন নাই বাৰিষাও হ'ব সেই বাৰিষাটো কাম কৰিব নোৱাৰিব সময়টো লাগিব ছাৰ অলপমান অঁ ছাৰ ন এতিয়াতো আপুনিতো বৰ্তমান ইয়াতে আছে নে আপুনি গুৱাহাটীত আছে বৰ্তমান ছাৰ ইয়াতে আছে ন আছে ন অঁ অঁ আমাৰ ঠিকাদাৰজনটো আমাৰ ইয়াৰে ওচৰৰে হয় তেওঁক চিনি পাওঁ বাৰু তেখেতৰ লগত আমি সেইদিনাখন লগ কৰিব গৈছিলোঁ কিন্তু তেওঁক লগ নাপালোঁ তেখেত নাছিলে ঘৰত এনেই আমি তেওঁলোকক তেখেতৰ ঘৰতে জনাই থৈ আহিছিলোঁ তাৰপৰা ফোন কৰিলেও নাপাওঁ তেখেতক ফোন কৰিলেও তেওঁক মানে ফোন নধৰে ধৰিলেও মানে বেলেগ কোনোবাই ধৰে নাই বুলি কয় গতিকে আপুনি কথাটো অলপ ছাৰ অলপ মানে গুৰুত্ব দিব আও ছাৰ ছাৰ কথাটো অলপ তেখেতক ধৰিবচোন কথাটো আৰু ছাৰ এইটো গম পাইছেই আমাৰ এই এই এই অঞ্চলৰ প্ৰায় সকলো ৰাইজে আপোনাৰ লগতে আছে গম পাই জানেই আপুনি ছাৰ অঁ অঁ আপোনাৰ ছাৰ অঁ সেইটো কৰিলে যথেষ্ট ভাল লাগিব ছাৰ আৰু ছাৰ মই আৰু এটা কথাটো ভাবিছোঁ ছাৰ এইফালে আহিব নেকি আপুনি আমাৰফালে আমাৰ আমাৰ ইফালে অঁ আহক আহক অঁ এনেইতো আপুনি বিভাগীয়ভাৱে কামবোৰ হৈয়ে গ'ল চাগৈ ছাৰ অঁ অঁ অঁ অঁ আৰু তাকেইটো সেইটো হ'লে আমাৰ ভাল লাগিব আপুনি যদি আহে এইকেইদিনতে নহ'লে এটা কাম কৰক ছাৰ বিহু মানতে আমাৰফালে বিহু আমাৰ ইয়াতে খাওকহি আমাৰ ইয়াত বিহু পাতিব লৈছোঁ মাঘী মেলা পাতিবলৈ লোৱা হৈছে লোৱা হৈছে অঁ ছাৰ অঁ এনেই আপোনাৰ আৰু এটা কথা সুধো আমি মাঘী মেলাত আপোনাক আমি ৰাখিছোঁ দেই আপুনি কথাটো হ'ল এনেই আপোনাক জনোৱা হৈছে মানে পঠোৱা হৈছে এপ্লিকেশ্যনখন কিন্তু মই মুখে মুখেৰেও কৈ দিছোঁ মুখেৰে জনাই দিছোঁ যে এই যে অঁ অঁ

অঁ আপোনাৰ দি থৈ আহিছিলে তাৰ পিছত আপোনাক লগ নাপালোঁ অফিচত দি থৈ আহিছিলে ন আমি যাব বুলি গৈছিলোঁ মই গৈছিলে আৰু আমাৰ চেক্ৰেটৰী মহোদয় গৈছিলে আৰু সভাপতিজনো গৈছিলে আমি কেইজনে দি থৈ আহিলোঁ অঁ তেখেতক তেখেতসকলে আপোনাক চিনি পাই চাগৈ পাৰ্চনেলি চিনি পায় আপোনালোকৰ ঘৰৰ সম্বন্ধ আছে মানে ঘৰৰ সম্বন্ধ তেওঁৰ আমাৰ যিজন আমাৰ সভাপতি বৰ্তমান অঁ বিশেষকৈ ছাৰ সেইদিনা আহিলে ভাল লাগিব আমি মানে ভালকৈ পাতিছোঁ ডাঙৰকৈয়ে ডাঙৰ মানে বহুত ডাঙৰ নহয় আৰু ছাৰ কিবা এটা অনুষ্ঠানটো পাতি ভালকৈ পাতিছোঁ আৰু আহিব আৰু বিশেষকৈ ৰাস্তাটোৰ কাৰণে ফোন কৰিছিলোঁ অৱশ্যে সেইটো সেইটো বাৰু পিছত দেখা হ'ব ৰাস্তাটো যাতে আপুনি নিজে নিজে অলপ মানে ভালকৈ চাই দিয়ে যাতে আমাৰ ৰাস্তাটো ভাল হয় নহ'লে আগতেও মানে ৰাস্তা বনাইছে আমি আগতেও দহ বছৰ আগত ৰাস্তা বনাইছিলে কিন্তু নাযায় দেখোন বেছি দিন সোনকালে বেয়া হৈ যায় ভাগি যায় অঁ অৱশ্যে আমাৰ ইয়াত এইফালে পানীও হয় পানীও অৱশ্যে অলপমান দিগদাৰ কৰে ৰাস্তাতো হেৰি হওতে পানীও যায় কিন্তু ছাৰ মাজতে কালভাৰাতো দিয়াৰ কথা আছিলে দিব নাই বাৰু সেইটো বাৰু ৰাস্তাটোৰ মাজত হ'ব ছাৰ হ'ব ছাৰ আপুনি চাগৈ ব্যস্ত আছে চাগৈ আছে চাগৈ ক'ৰবাত গৈ আছেনে ঘৰতে মানে ৰাস্তাতে আছেনে বহি আছে ঠিক আছে হ'ব ছাৰ ধন্যবাদ ছাৰ মোৰ ফোন ধৰাৰ কাৰণে ধন্যবাদ ৰাখিছোঁ ছাৰ দেই হ'ব আপুনি আমাক চাব খালী অঁ দেই চাব অঁ ৰাখিছোঁ দেই অঁ অঁ